হেল্ল' হেল্ল' পাৰ্বতী ষ্টৰত লাগিছেনে অঁ আপোনাৰ দোকানত কি কি ডিজাইনৰ মেখেলা চাদৰ আছে অঁ

নহয় কালাৰ ৰঙা কালাৰ নাই নেকি ৰঙা আছে কিমান দাম

হয় নেকি অঁ কেইটামানত গ'লে লগ পাম মই এঘাৰটামানত যাম দিয়ক